অঁ হেল্ল' শুনি আছোঁ কওক অঁ হ'ব কি বা লাগে কোৱাচোন তুমি আচ্ছা আচ্ছা আচ্ছা হয় হ'ব হ'ব হ'ব দাম মানে আপেলৰ কেজি এতিয়া বৰ্তমান ডেৰশ টকা হ'ব আৰু কেজি অঁ হ'ব হ'ব হ'ব হ'ব হ'ব নিব পাৰিব আপুনি আহিব আৰু হ'ব হ'ব ঠিক আছে অঁ অঁ হ'ব ডজনকে লাগিলেও দিম কি কথা আষিকে লাগিলেও দিম বা ষাঠিকে লাগিলেও দিম হ'ব আৰু দিলেই হ'ল আৰু আপুনি ক'ৰপৰা কৈ আছে আষি

অঁ হ'ব দিয়ক পাৰিব দিয়ক এই আষি মালভোগটো হ'ব আপোনাৰ এশ টকা আৰু এই চেনিটো চেনিচম্পা যিটো কল বুলি কয় আমাৰ ইয়াতে চেনিটো হ'ব আপোনাৰ ষাঠি টকা আষি এনেকুৱা হ'ব আৰু হয় হয় ঠিক আছে ঠিক আছে বাৰু আহিব বাৰু অঁ মঙ্গলদৈৰ পৰা কৈ আছে নেকি আপুনি অঁ অঁ অঁ ঠিক আছে আপোনাৰ নামটো অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক আপুনি আহিব আৰু আছোঁ এই মই দোকানত আছোঁৱেই চিন্তা কৰিব নালাগে বাৰু হয় হয় ঠিক আছে গোটাইখিনি অঁ অঁ অঁ আপুনি হেৰি কৰিব আৰু কি কি লাগে কি কি নালাগে বস্তুটো হিচাপটো ক্লিয়াৰ কৰি লৈ আহিব অঁ তেতিয়া হ'লে আমাৰ আৰু সুবিধা হ'ব কাৰণ অপ আপ এই আই কল এক আষি এই তাৰ পিছত বোলে আপেল দুই এক বা দুই কেজি কথাটো ক'লে একেলগে লিষ্টখন আপুনি ঘৰতে বনাই আনিব আনি কিনি দিলে হৈ যাব আৰু অঁ অঁ অঁ অঁ হ'ব হয় ঠিক আছে বাৰু হৈ যাব অঁ ঠিক আছে